হেল্ল' হিমাক্ষী বাইদেউ কৈছে নেকি মই যে তিনিচুকীয়া কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা কৈছোঁ মানে মই এটা এইটো তাৰ পৰা এটা প্ৰজেক্ট পাইছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে কৰিব কাৰণে তো তাৰ ওপৰতে আপোনাৰ কেইটামান প্ৰশ্ন সুধিব আছিলে অঁ মানে কেনে মাশ্ৰুম খেতি কেনেকৈ কৰে অলপ মোক বুজাই মেলি অলপ ক'ব পাৰিব নেকি অঁ অঁ অঁ

আচ্ছা

অঁ

অঁ আচ্ছা আচ্ছা

অঁ আচ্ছা আচ্ছা তাকে মানে এটা প্ৰজেক্ট দিছিলে সেইটো কাৰণে আপোনাক সুধিবৰ কাৰণে ফোন মাৰিলোঁ অঁ বাইদেউ ধন্যবাদ দেই আপুনি ইমানখিনি সহায় কৰা কাৰণে মোক অঁ অঁ ঠিক আছে দিয়া